হেল্ল' হেল্ল' ভাৰত গেছ গেছ এজেঞ্চি হয়নে নাই বাৰু অঁ মই এই এনু ঠেঙালে কৈছোঁ অঁ হয় হয় মই এই আগতে গাঁও ঘৰতে গাঁৱতে লৈ আছিলোঁ হেৰি গেছ গেছ এতিয়া বৰ্তমান মোৰ কামৰ খাতিৰত এই মই এতিয়া টাউনলৈ যাবলগীয়া হ'ল অঁ টাউনত ললোঁ হেৰিটো এতিয়া বৰ্তমান মোক টাউনতে দিব লাগিব গেছটো নাই নাই নাই দিব লাগিব নহয় নাই দিবই লাগিব কাৰণ কেলেই মোক ৰেগুলাৰ দি আছিলে ঘৰ গাঁৱৰ ঘৰত অঁ নহয় নাই দিব লাগিব আপোনালোকে অঁ ভাৰত গেছ এজেঞ্চি হয় হয় ভাৰত গেছ এজেঞ্চি অঁ মোৰ নাম মোৰ নাম এই ৰেনু ঠেঙাল অঁ আপোনালোকে দিব লাগিব তাত অঁ হ'ল ঐ আগতে ঘৰত আহি ৰেগুলাৰ দিয়েহি আহি হয় হয় দিয়ে দিয়ে আমাৰ ঘৰ ঘৰতে দিয়ে এতিয়া বৰ্তমান মই টাউনলৈ চিফ্ট হৈ গ'লোঁ মোৰ চাকৰিৰ ক্ষেত্ৰত এতিয়া তাতে দিব লাগিব আপোনালোকে নাই নোৱাৰোঁ ক'লে নহ'ব নহয় দিব লাগিব দিবই লাগিব এইটো কাৰণ কেলেই আমাৰ ট্ৰেঞ্চফাৰ কথা আছে নহয় ট্ৰেঞ্চফাৰ হৈ গলোঁ এতিয়া অঁ দিব লাগিব আপোনালোকে